অঁ ভণ্টি দোকানত আছা নেকি বাৰু অঁ এই ফল মূল কেইটামান লাগিছিলে হেৰি কি কয় ডালিম আছে নেকি বাৰু অঁ ডালিম আপেল অ' আঙুৰ ৰঙা আঙুৰটো আছে নেকি অঁ কে জি কিমান কিমান জানো

অঁ এই হেৰি লাগিছিলে মানে মোৰ এই ল'ৰাটোকে দিব লাগে অঁ এই হেৰি কি কয় দাদা যাব বাৰু আনিবলৈ হেৰি হেৰি তুমি দোকানত এতিয়া থাকিবা নেকি বাৰু অঁ মই অঁ মই অলপ পিছতে পঠিয়াই দিছোঁ পইচাটো গুগল পে' কৰি দিম হ'বনে অঁ অঁ মোৰ মানে অঁ অঁ নহয় মই অঁ অঁ ঠিক আছে বাৰু মোৰ মোৰ মোবাইলতে আছে মানে মই তেতিয়াহ'লে মোৰ মোবাইলটোকে দি পঠিয়াম দাদাক অঁ তেতিয়া হেৰি কি হ'ব ন তেতিয়া হেৰি কমলা কমলা আছে নেকি বাৰু অঁ অঁ আধা কে জিমান হ'ব অঁ অঁ হেৰি বেলেগ আহিলে নিবলৈ নিদিবা থৈ দিবা সেই নাই বুলি কৈ দিবা অঁ অঁ মই যাম বাৰু অলপ পাছতে মানে মই যাম বুলি কৈছিলোঁ যদি দাদা নাথাকে তেতিয়াহ'লে ময়ে যাম তুমি খালি অঁ ঠিক আছে হ'ব হেৰি কি কয় যাম ন